সচৰাচৰ গাঁও জেগাত আমি খেৰী ঘৰ বাঁহৰে তৈয়াৰ কৰোঁ বেৰ বাটামৰ ঘৰ হয় বেৰ বাঁহৰ কামিৰে আমি বনাই কৰি লৈ তাৰ ওপৰত খেৰ দি খেৰ কাটি আনি খেৰ বনাই কৰি লৈ তাত আমি খেৰ ব পাতি খেৰ দুইখন চালি বনাই আৰু ঘৰৰ দৰ্জা বাঁহেৰে বনাই লৈ খেৰ খেৰৰ পদ্ধতিৰে আমি ঘৰলৈ বনাওঁ গাঁৱলীয়া ঘৰ গাঁৱৰ মানুহৰ তাত আমি বেৰখন সদায় বাঁহেৰে তৈয়াৰ কৰি লওঁ বাঁহ ঘৰ বাঁহবোৰ মানে কি ধৰক বাঁহটো কাটি কৰি ধুনীয়াকৈ শুকালে অলপ বুঢ়া বাঁহ কাটি লৈ আমি তমাল কাটি আমি বেৰখন বনাওঁ আৰু বাঁহৰ ধুনীয়াকৈ বনাই লওঁ বনাই কৰি আমি ঘৰটো বাঁহ আৰু খেৰৰে বনাওঁ আৰু আৰু লগতে কাঠৰ ঘৰবোৰ দেখা যায় কাঠৰ ঘৰটো হ'ল কাঠ আনি লৈ কাঠৰ বেৰ দি বেৰ বনালেও বনোৱা যায় একেই টিনপাত লগাই প্ৰায় সচৰাচৰ এতিয়া মানে বৰ বৰ্তমানৰ গাঁৱৰ ঘৰ এনেকুৱা ধৰণৰ হয় যে আমাৰ বছৰত আগৰ আগৰ দিনৰ ঘৰবোৰ বেছি এতিয়া এতিয়া বৰ্তমান ঘৰবোৰতো এতিয়াৰ ঘৰবোৰ এইবোৰ এতিয়া চাদ ঢালাই বনায় নতুবা আসাম টাইপ বনায় ইটা বালি আৰু চিমেণ্ট ৰদ এইবিলাকেদি চাদ ঢালাই এইবিলাকেই বনায় বনায় এই তেতিয়া আমাৰ গাঁৱত সচৰাচৰ এতিয়া এইবিলাক ঘৰেই চলিছে এতিয়া যিখিনি আচলতে বাঁহৰে তৈয়াৰ কৰিব পৰা সেইখিনি বাঁহৰ আমি ঘৰ বাঁহঘৰত সেইটো থাকিবলৈ সঁচাকে গাঁৱৰ পৰিৱেশত এইবোৰেই আৰু